মই যিহেতু আপোনাৰ গান গাওঁ মোৰ এনেই অকলে বা নিজৰ ঘৰত থাকিলে মই গীটাৰ বজাই মানে গান গাই বহুত ভালপাওঁ কাৰণ গীটাৰ যেতিয়া বজাই পিনে মোৰ গানটোৰ সুৰ বা তাল পূৰা সুৰত থাকে গানটো সুৰত থাকে যাৰ কাৰণে মই সুবিধা সুবিধা পাওঁ গীটাৰ বজাই পিনাই গান গাব কিন্তু যদি আমি কিছুমান অনুষ্ঠানত পৰি যদি অনুষ্ঠানত যদি গান গাওঁ তেতিয়া মই হাৰম'নিয়াম আৰু তবলাৰ লগত গান গাই ভালপাওঁ কাৰণ হাৰম'নিয়াম আৰু তবলাৰ সহযোগত যদি গান গাওঁ তেতিয়া যোনটো পৰিৱেশৰ সৃষ্টি হয় সেইটোও বহুত ভাল লাগে মানে বহুত এটা সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি হয় যোনখিনি মানুহে গান শুনি থাকে বা যোনখিনি মানুহে গান শুনিবলৈ আহে তেওঁলোকেও বহুত ধৰক বহুত ভাল পায় কিন্তু তাৰে লগতে যদি ধৰক মই যদি মোৰ কলেজৰ দিনৰ কথা কওঁ তেতিয়া মই বেছি ভাগ ধৰক মই যেতিয়া ক্লাছ ৰুমত যেতিয়া গান গাইছিলোঁ বা সৰুসুৰা যদি ফ্ৰেছাৰছ বা ফেয়াৰৱেল পাৰ্টীত গান গাইছিলোঁ তেতিয়া মই গীটাৰৰ লগতে গান গাইছিলোঁ কিন্তু ধৰক মোৰ বন্ধু বান্ধৱ কিছুমান আছিলে যোনে পাৰ্কাশ্যন বনাব জানিছিল বা বজাব জানিছিলে তেওঁলোকেও মোক লগতে সিহঁতে সংযোগ কৰিছিলে সিহঁতে তেওঁলোকে মোক যাতে মোৰ যদি গানটো যোনটো গাই আছো গীটাৰটো সুৰতহে সুৰ ৰাখিবৰ কাৰণে সহায় কৰে কিন্তু গীটাৰৰ লগত গান গালে কিছুমান ক্ষেত্ৰত আমাৰ তাল ৰাখিবলৈ আমাৰ দিগদাৰ হয় সেই হিচাপে তেওঁলোকে যেতিয়া বজাইছিলে তেতিয়া মোৰ গান গাই বহুত ভাল লাগিছিলে আৰু ভাল লগাৰ উপৰিও যিহেতু গান এটা যেতিয়া তালত থাকে বা সুৰত থাকে তেতিয়াহে গানটো প্ৰকৃততে ভাল লাগে শুনিবলৈ সেই হিচাপত মই সেইকাৰণে সদায় বিচাৰিছিলোঁ যে মই যে যিহেতু গীটাৰ নিজেই বজাব জানো বা তবলা যদি কোনোবাই বজাই বজাই দিয়ে তেতিয়া মোৰ বহুত সুবিধা হৈছিল